যোৱা সপ্তাহত কিনা দামী ম'বাইলটো ভাল কোম্পানীৰে আছিলে কিন্তু ম'বাইলটো দামী হোৱা স্বত্বেও দেখিছোঁ ইয়াৰ যিটো ছাৰ্ভিছ সি সম্পূৰ্ণ গ্ৰহণযোগ্য নহয় দাম চাই কাম হোৱা নাই তাৰ মানে ইয়াৰ বেটাৰীটো অকণমান কমজোৰ সোনকালে চাৰ্জ নলয় চাৰ্জ সোনকালে গুচি যায় কথাপাতি থাকোঁতে সি নিজে নিজে বন্ধ হৈ যায় তাৰ ফলত কাম কাজ কৰাত অসুবিধা হয় কাৰোবাৰ লগত কথাপাতি থাকিলে কথা কোৱাজনো অসন্তুষ্ট হয় মই ভাবিছোঁ কোম্পানীবিলাকে ম'বাইল এটা বজাৰত এৰাৰ আগতে ইয়াৰ ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি বজাৰত মেলি দিলে ভাল নহ'লে গ্ৰাহকে বহুত অসুবিধা ভোগ কৰে